মই আইনী বিষয় বুলি ক'লে বা আইনী বিষয়ৰ পৰা সন্মুখীন হোৱা অভিজ্ঞতা বুলি ক'লে বিশেষ তেনেকুৱা অভিজ্ঞতা নাই বাৰু তেওঁলোকক যিহেতু আইন শৃংখলা বজাই ৰাখিবৰ কাৰণে দায়িত্ব দিয়া হয় আৰু তেওঁলোকে সেইখিনি যিমান পাৰে সিমান খুব ভালকৈ পালন কৰিবলৈ চেষ্টা কৰে এই ধৰক ৰাস্তাত অনুজ্ঞা পত্ৰ নথকাকৈ কোনোবাই বাইক গাড়ী চলাইছে নেকি চোৱা তাৰপাছত হেলমেট পিন্ধিছে নে নাই চোৱা গাড়ী মটৰ যিবোৰ নথি পত্ৰ থাকিব লাগে সেইবোৰ আছে নে নাই চোৱা ইত্যাদি কাম আমাৰ আৰক্ষী বিষয়াসকলেতো কাম কৰেই গোটেইখিনি তেওঁলোকে নিজে চায়েই তথাপিও কেতিয়াবা কিন্তু অসুবিধা কৰেই সেইবুলি অসুবিধা নকৰে বুলি ক'লে আচলতে ভুল হ'ব কাৰণ মই পাইছোঁ এই অসুবিধা মানে ধৰক এই কিবা এটা কামত আপুনি পুতুককৈ ওলাই যাব লগা হ'ল লৰালৰিকৈ গ'ল আপুনি হেলমেটটোও পিন্ধি গৈছে কাগজ পত্ৰ আপোনাক যিখিনি লাগে বাইক চলাবলৈ বা গাড়ী চলাবলৈ যিখিনি নথি পত্ৰ লাগে সেইখিনি আপোনাৰ লগত আছে কিন্তু এই যে আপুনি লৰালৰিকৈ ঘৰৰ পৰা ওলাই গৈছিলে আপুনি হাফপেণ্টটো পিন্ধিয়ে ওলাই যাব লগা হ'ল বা কেতিয়াবা জোতাযোৰ নিপিন্ধাকৈয়ে যাব লগা হ'ল সেইটো লগতে আপুনি এক ঘণ্টা দুঘণ্টা মানুহৰ কাৰণে আপোনাক ৰাস্তাৰ ছাইডত ৰখাব ফাইন কাটিব আৰু চাওক ফাইন কটাটোতো হেৰি নহয় মানে ফাইন কটাত আপত্তি নাই যদি তেওঁলোকে সময়মতে এৰি দিয়ে তেওঁলোকে ফাইন কাটিলে কিহৰ কাৰণে ফাইন কাটিছে ফাইনটো কাটি সোনকালে আমাক এৰি দিলে আৰু আমি সেই ফাইনৰ পাঁচশ টকাটো চালানটো যেতিয়া মন যায় তেতিয়া সুবিধা হয় তেতিয়াই আমি পে'মেণ্ট কৰিব পাৰোঁ কিন্তু সেইটোকে নকৰি মিছা মিছি এই পাঁচশ টকাটো নিদিলে যে এই এশ টকা দিয়ক দুশ টকা দিয়ক কৰি কৰি এই দাম মাৰি মাৰি যে কাষত সেইবোৰ কৰি থাকে ইয়াৰ কাৰণে অৱশ্যে অকল তেওঁলোকৰে ভুল বুলি ক'লেও আচলতে ভুল হ'ব আমাৰ মানুহখিনিও সমানে জগৰীয়া কাৰণ আমাৰ মানুহবোৰেও সেই মাত্ৰ দুশ এশ দি যেনে তেনে তাৰ পৰা বাচি আহিব বিচাৰে আৰু সেইটোৰ কাৰণে তেওঁলোকেও সুবিধা পায় খুজিবলৈ আৰু এই হাৰাশাস্তিবোৰৰ কাৰণে আচলতে অসুবিধা হয় আৰু লগতে বেয়াও পাওঁ আৰু পুলিচৰ মানুহে কিছুমান পুলিচ মানে সকলোৰে কথা নকওঁ বাৰু কিন্তু কিছুমান এনেকুৱা বিষয়াও থাকে যিসকলে আহি সেই কামটো কৰি অকল মানে অকল নিজৰ জেপ জেপটোৰ কথা চিন্তা কৰে ধৰক এশ দুশ পালে তেওঁ নিজৰ জেপত হৈ গ'ল তেওঁ চৰকাৰক সেইটো পইচা দিব নালাগে তো আল্টিমেটলি তেওঁৰ লাভ হয় আৰু গতিকে তেওঁ সেইখিনি কথাই চিন্তা কৰে মানে আৰু সেইবিলাকৰ পৰা আচলতে আমাৰ অসুবিধা হয় আৰু যদি চাবলৈ যাওঁ পুলিচৰ দায়িত্ব আচলতে দায়িত্বও থাকে ন তেওঁলোকৰ কিছুমান ধৰক এই গাওঁ ভূঞে কিছুমান মদৰ ঘাটি জুৱা খেল আৰু বিভিন্ন ধৰণৰ নিচাৰ ব্যৱসায় এইবোৰ বন্ধ কৰাতো তেওঁলোকে সহায় কৰিব লাগে কাৰণ সেইবিলাক তেওঁলোকৰ দায়িত্বতে দায়িত্বতে থাকে আৰু সেইবিলাকৰ ওপৰত তেওঁলোকেই কাম কৰিব লাগিব কাম কৰিব লাগে আচলতে কিন্তু এতিয়া মানে এনেকুৱা হয় সেই গাওঁবোৰত যিবিলাক মদৰ মহল আছে আৰু ধৰক য'ত জুৱা খেল হয় বুলি আমি জানো বা দুই এজনে জানে আৰু সেই তাত তেওঁলোকে গৈ মানে তাত তেওঁলোকে গৈ কি কৰে পইচা কিবা এটা উঠাই আনে আৰু তেওঁলোকেও তাৰপিছত তেওঁলোকেও মুকলিকৈ ব্যৱসায় কৰি থাকিব দিয়ে মানে তেওঁলোকে সেইটো লাইচেঞ্চ এটা পাই যোৱা নিচিনা হৈ যায় আৰু তেওঁলোকক কিবা এটা দিলে পুলিচক আৰু ইয়াত মই কাম কৰি আছোঁ আৰু তেনেকৈ কি হয় তেওঁলোকে বিক্ৰী কৰিবলৈ পইচাটো লৈ তেওঁৰ নিজৰ জেপত ভৰালে বেলেগে পইচাটো বিক্ৰী কৰি বস্তুখিনি বিক্ৰী কৰি আছে আৰু প্ৰব্লেম হৈছে আমাৰ গাঁও গাঁৱৰ সেই সৰু ল'ৰা ছোৱালীখিনি ধ্বংস হৈছে জুৱা খেল মদ খাবলৈ শিকিছে অন্যান্য কিছুমান নিচা কৰিবলৈ শিকে আল্টিমেটলি সেইবোৰ আমাৰ প্ৰব্লেম হয় সেইবিলাক এটা আমাৰ বহুত বেছি বেয়া এটা অসুবিধা সেইটো আমাৰ কাৰণে আৰু তাৰপিছত যদি উকিলৰ কথা কওঁ দেই উকিলৰ আকৌ মোৰ বিশেষ অসুবিধা হোৱা নাই অসুবিধা আচলতে সুবিধাই হৈছে অসুবিধা বুলি ক'লে ভুল হ'ব আচলতে এবাৰ মোৰ কাম এটাৰ কাৰণে এবাৰ উকিল এজন লৈছিলোঁ মানে ল'বলগীয়া হৈছিল তেতিয়া কিন্তু তেওঁ যথেষ্টখিনি মোক সহায় কৰিছে মানে মোৰ এটা এফিডেভিট কৰিব লগা হৈছিল সেইটো কাৰণে মই উকিলক লগ ধৰিছিলোঁ তেওঁ আৰু তেওঁ বহুতখিনি সহায় কৰিছে মোক কিন্তু আন মানুহে কোৱা কথা এই ধৰক ভাল মানুহ থাকে বেয়া মানুহ থাকে তো তেওঁলোকে লগ পোৱা বেয়া উকিল বুলি ক'লে আচলতে ধৰক এই যে এই নপঢ়া নুশুনা মানুহবিলাক গাঁৱৰ যিবিলাক মানুহ সেই গাঁৱৰ মানুহখিনি যেতিয়া আহে তেওঁলোকে কিবা এটা লিখাৰ নামতে উকিল যেতিয়া ধৰে তেওঁলোকে কিবা এটা লিখাৰ নামতে পাঁচ এহেজাৰ দুহেজাৰ পাঁচশ এহেজাৰ দুহেজাৰ যি মানে যিমানটো তেওঁলোকে ক'ব পাৰে কৈ লৈ লয় আৰু সৰহকৈ আৰু আমি জনাত লিখাৰ ফিজটো চাগৈ ইমান নহয় বাকীখিনতো মই বাদেই দিলোঁ বাকী তেওঁলোকে কাম কৰিছে পইচা লৈছে ক'বলগা একো নাই কিন্তু মাত্ৰ কিবা এখন লিখাৰ নামতে তেওঁলোকে এহেজাৰ দুহেজাৰ লয় সেইটো বেয়া কথা কাৰণ সেইটো গাঁৱৰ মানুহখিনিয়ে আৰু তেওঁলোকে নাজানে ন সেইকাৰণে হোজা মানুহ তেওঁলোক লিখিব নাজানে বা কম্পিউটাৰত টাইপ কৰিলে কিমান লয় সেইটো নাজানে আৰু সেইটোৱে মানে উকিলবোৰে ফায়দা উঠায় সকলোৱে নহয় বাৰু কিছুমান তাৰ মাজতে থাকে আৰু তেওঁলোকে সেইবিলাক কৰে সেইবোৰ অসুবিধা পোৱা যায় তাৰপাছত পঞ্চায়ত বা তহচিল অফিচাৰ বুলি ক'লে আমাৰ পঞ্চায়তটো ভাল ভালেই যথেষ্টখিনি ভাল কিন্তু সেই একেই আগতেও কৈছোঁ দুই চাৰিজন থাকেই ভালৰ মাজত বেয়া থাকিবই তেনেকৈয়ে সেই আমাৰ পঞ্চায়ততো দুই চাৰিজন বিষয়া আছে নামবিলাক নকওঁ কেতিয়াও গাঁৱলৈ আহি পোৱা নাই গাঁওখনৰ বিষয়ে একো নাজানে কি দুখ হৈছে গাঁওবাসীৰ বা কি প্ৰব্লেম হৈছে গাওঁখনৰ ৰাস্তা বেয়া নে ভালেই নে একো নাজানে তেওঁলোকে আৰু তেওঁলোকৰ ওচৰলৈ আমি দৰ্খাস্তখন লৈয়ো যাওঁ তেওঁলোকক দিওঁগৈ আৰু সেই গাঁওখনৰ যিটো অৱস্থা হৈ আছে তো তেওঁলোকক বুজাবলৈ আচলতে বুজাবলৈ কষ্ট কি হয় আৰু তেওঁলোকে বুজিয়ে নাপায় কাৰণ না তেওঁলোকে গাঁওখনৰ ভিতৰত আহিছে না গাঁওখনৰ মানুহখিনিৰ বিষয়ে জানে না ৰাস্তা পদূলিৰ বিষয়ে জানে আৰু সেইবিলাকৰ লগত আমাৰ অসুবিধা হয় তেতিয়া তেওঁক বুজোৱাটো আৰু সেইকাৰণে কি কৰিছোঁ তেওঁলোকক ফটো মাৰি নিও গাঁৱৰ ৰাস্তাটো দেখুৱাইছোঁ যে গাঁৱত বোকা তাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিয়ক বহুত ভালকৈ নহ'লেও পকা কৰি দিব নোৱাৰিলেও ধৰক বোকা নোহোৱাকৈ ল সৰু সৰু ল'ৰা ছোৱালীবোৰ স্কুললৈ যায় সেই স্কুললৈ যাব পৰাকৈ অকণমান মাত্ৰ বালি শিলগুটি হ'লেও পেলাই দিয়ক কিন্তু তেওঁলোকে সেই একেই ফাণ্ড নাই কিবা নাই বুলি কৈ কৈ পিছলৈ থব নহ'লে পিছত চাম বুলি ক'ব তেনেকৈ আজিলৈকে ঠিক হোৱা নাই কিন্তু মই ভাবোঁ তেওঁলোকে যদি এবাৰ সেই বাৰিষাৰ সময়তে হওক বা যেনেকৈয়ে নহওক এবাৰ যদি গাঁওখনৰ ভিতৰলৈ আহে গাঁওখন চায় বা তেওঁলোকে নিজেই সেই ৰাস্তাটোত এবাৰ খোজ কাঢ়ি চায় বা পাৰ হ'বলগীয়া হয় তেতিয়া তেওঁলোকে বুজিব আৰু সেইবিলাক কথাতে পঞ্চায়তৰ এজন বিষয়াৰ লগত অলপ মতানৈক্য মতানৈক্য মানে কি আৰু কথাৰ কটাকটিয়ে হৈছিলে বৰ বেছিও হেৰি কৰা নাই হুলস্থুল কৰা নাই বাৰু পিছত যেনিবা তেওঁ সিমানখিনি কৰাক দেখি তেওঁ আহিলে দেই ৰাস্তাটোও চালেহি ৰাস্তাটো চাই মেলি ঠিক কৰি দিয়াৰ কথা ক'লে কিন্তু এতিয়া সেইটো কেতিয়া হয় আৰু এতিয়া বাৰিষাতে হয়নে নে আগৰ নিচিনাকৈ ইমানখিনি বাৰিষা গ'ল এইটো বাৰিষাও গুছি যাব এইটোহে গম পোৱা নাই